দেশৰ নাগৰিকসকলক সুৰক্ষা দিবলৈ সমাজত শান্তি বজাই ৰাখিবলৈ আইনী ব্যৱস্থাত যথেষ্ট উন্নতি কৰাৰ প্ৰয়োজন আছে আইনী ব্যৱস্থাত যিখিনি ধাৰা আছে সেই ধাৰাখিনিৰ বিষয়ে অস নাগৰিকসকলে জ্ঞান দিবলৈ কিছুমান সমাজসেৱী অনুষ্ঠানৰ প্ৰয়োজন আৰু এই সমাজসেৱী অনুষ্ঠানসমূহে এই আইনী ব্যৱস্থাসমূহ সমাজত নাগৰিকসকলক সহজ ভাষাত বুজাই দিয়াৰ উচিত বুজাই দিয়া ব্যৱস্থা কৰিব লাগে আৰু তেনে কৰিলে এই নাগৰিকসকলে শান্তি সমাজত শান্তিৰ ব্যৱস্থা বা শান্দি শান্তি ৰাখিবলৈ হ'লে এইখিনি যি আইনী ব্যৱস্থা আছে এই আইনী ব্যৱস্থাখিনি জানিলেহে তেওঁলোকে অপৰাধ প্ৰৱণতাটোৰপৰা আতৰি আহিব আৰু দেশত হোৱা অপৰাধৰ হাৰ বৃদ্ধিৰ বিষয়ে আমি ভাবো যে দেশৰ যুব চামে যি হাৰত তেওঁলোকে তেওঁলোকৰ আচাৰ ব্যৱহাৰ ইত্যাদি কৰিবলৈ লৈছে তেনে কৰিলে তেওঁলোকে সমাজৰ নাগৰিকসকলৰ যথেষ্ট অপকাৰ হয় আৰু এনে অপকাৰবোৰৰপৰা ৰক্ষা কৰিবলৈ হ'লে আমি বয়োজেষ্ঠ্যসকল বা নাগৰিকসকলে কিবা দোষ ভ্ৰান্তি ইত্যাদি দেখা পালে তাত আঙুলিয়াই দিয়াটো কৰ্তব্য আৰু তেনে কৰিলে আমি সমাজত শান্তি ৰখাৰ সমাজত শান্তিত থকাৰ ব্যৱস্থা কৰিব পাৰিম